আমাৰ অঞ্চলত স্থানীয় খেল অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ইষ্টেডিয়াম বা এ এৰিনা বা ডাঙৰ খেলপথাৰ আৰু সুবিধা ইমান বেছি নাই কিন্তু ষ্টেডিয়াম এৰিনা এইগিলা নাই ডাঙৰ খেলপথাৰ আছে মানে ক্লাৱৰ খেলপথাৰ তাৰপিছত স্কুল কলেজৰ খেলপথাৰ এইগিলা আছে আৰু এইবিলাকত সেইখিনিলৈ মানুহ য'লৈকে ইমান দূৰ ইমান বেছি দূৰত নহয় মানে অলপ দূৰতে থাকে আৰু সেইবিলাকত মানে সেই মানে খোজকাঢ়িও যায় আৰু যিগিলা অলপ অলপ বেছি দূৰ মানে দূৰ হয় সেইগিলাকত মানে মানে গাড়ী গাড়ী লৈ যায় আৰু সেইগিলাক খেল চাবলৈ মানে সেইবিলাক ষ্টে আমাৰ খেলপথাৰখনত বহুতো ই খেল পতা হয় মানে লীগ পতা হয় ক্ৰিকেটৰ প্ৰিমিয়াম লীগ তাৰপিছত ফুটবলৰো ছুপাৰ লীগ পতা হয় তাৰপিছত কাবাডী এইবিলাকৰ খেল পতা হয় আমাৰ অঞ্চলত মানে ধৰক চাৰি পাঁচটা মান চাৰি পাঁচটা নহয় দুই তিনিটা মান খেলপথাৰ আছে আৰু তাত মানে তাতেই বহুত মানুহ জমা হয় আৰু যেতিয়া যেতিয়া খেল আৰম্ভ হয় এইকেইদিন পিছতে আৰম্ভ হ'ব ক্ৰিকেটৰ প্ৰিমিয়াৰ লীগটো সেইটোত মানে বহুত মানুহ আহে মানে তাতে বাহিৰৰ মানুহ আহে ব বৰপেটাৰ বাহিৰৰ পৰাও আহে মানুহ মানে বহুত ভাল হয় আৰু তাতে বৰপেটাৰ বাহিৰৰ পৰা আহি কিনে সেইগিলাক গাড়ী লৈ আহে আৰু আমাৰ ঘৰৰ ওচৰত থকা মানুহকেটা খোজকাঢ়ি যায় কিছুমানে বাইক লৈ যায় আৰু